আমাৰ গাঁৱৰ পঢ়া পৰিৱেশ উন্নত ইয়াৰ ল'ৰা ছোৱালীবিলাক ভাল স্কুলত পঢ়াৰ কাৰণে তেওঁলোকে তাৰ পৰিৱেশটো পায় আৰু গাঁৱতে পঢ়ে গাঁৱত প্ৰাকৃতিক সম্পদ ধুনীয়া চিনেৰি আছে নদী আছে পাহাৰ আছে পথাৰ আছে গছ গছনি আছে গতিকে ল'ৰাবিলাকৰ যি পঢ়ে মনত থাকে খেলা ধূলা কৰে য়ৌগা কৰে নাচ গান গাই শিকে ব্যায়াম কৰে বিভিন্ন প্ৰকাৰৰ ল'ৰাবিলাক জড়িত থাকে আমাৰ গাঁৱৰ ল'ৰাবিলাক ভাল ভাল খাদ্য খাবলৈ পায় সেউজীয়া শাক পাত ৰাসায়নিক সাৰ নিদিয়া আহাৰ খাবলৈ পায় তেওঁলোকৰ স্বাস্থ্য মজবুত আৰু তজবজীয়া উজ উজ্জ্বল দেখিলেই ধৰিব পাৰি গতিকে আমাৰ ল'ৰাবিলাকে কিতাপ পঢ়াটো গঢ় লৈ উঠিছে গাঁৱৰ বহুতো শিক্ষক আছে তেওঁলোকে গাইড দি থাকে পঢ়া পঢ়াৰ প্ৰতি মানুহৰ এতিয়া ৰিজাল্টবিলাক ভাল হৈছে যি এজন বিষয়া ওলাইছে ডক্টৰো আছে ইঞ্জিনিয়াৰ বিভিন্ন শ্ৰেণীৰ মানুহ ওলাইছে তেওঁলোকৰ আগবাঢ়ি গৈছে পঢ়াত চবেই চেষ্টা কৰিছে কিবা এটা হ'বৰ কাৰণে আৰু এইটো কাৰণে আমাৰ গাঁওখন শিক্ষা ক্ষেত্ৰত আগবঢ়া হৈছে নাচ গান থিয়েটাৰ এইবিলাকতো চলেই ক্লাব আছে তাত পুথিভঁৰাল আছে তাত বিভিন্ন ধৰণৰ কিতাপ আছে ল'ৰাবিলাকে গৈ পিনি পুথিভঁৰালত কিতাপ পঢ়ে মনোৰঞ্জনৰ কাৰণে চিনেমা তাৰপিছত নাটক মেলা চেলা এইবিলাক হয়েই মানুহবিলাক সৰুৱে সৰুভাগে লাগি থাকে ডাঙৰো কিতাপ পঢ়ে বুঢ়াসকলে বাতৰি কাগজ সৰু ল'ৰাবিলাকে কাৰ্টুন সাধু কিতাপ আৰু গ্ৰন্থমেলা হয় বছৰত এখনকৈ গ্ৰন্থমেলাত বহুত কিতাপ বিক্ৰী হয় তাৰপৰা অনুমান কৰিব পাৰি যে আমাৰ গাঁৱত কিতাপ পঢ়া মানুহৰ সংখ্যা বাঢ়িছে তাৰপৰা আৰু মানুহবিলাকে শিক্ষিত হোৱাৰ কাৰণে সব ক্ষেত্ৰতে আগবাঢ়িছে হাই কাজিয়াবিলাক নোহোৱা হৈছে মিলাপ্ৰীতিৰে আছে ৰাইজে এতিয়া ভোজ ভাতো হয় নদী পাৰত গৈ ভোজ খায় তেওঁলোকে মোকামিলাকে আছে গাঁওখনে এটা মানে একতা বান্ধোনেৰে আছে